ৰেল গাড়ীত বাৰু উঠিছিলোঁ এই মই তেতিয়া ৰেল গাড়ীত উঠোঁতে দহ বছৰমান আছিলো নেকি তাৰপিছতে আমি এই আমাৰ এইখিনিতে জামুগুৰি বুলি কয় জামুগুৰি পৰা নাওজান বুলি কয় ফুৰিবলৈ গৈছিলোঁ তাৰপাছত উঠোতে মানে একদম ভয় ভয়কৈ উঠিছোঁ আৰু আৰু মানে এদিনো উঠি পোৱা নাই যে তাৰপিছত আৰু উঠি আৰু দবা এটা পোক পাককে ইফালে চাইছোঁ ইমান দীঘল ট্ৰেইনখন ইফালে চাইছোঁ সিফালে চাইছোঁ ভয়তহে গৈ আছোঁ এইটো দবা ষ্টেচন পায়গৈ এইটো কি ষ্টেচন সিটোক সুধোঁ সিটোক সুধোঁ আৰু তাৰপৰা আকৌ পায়গৈ ইটো এইটো নাপায়গৈহে নাপায়গৈ তাৰপিছত আৰু ইজনীক কৈছোঁ বোলো ভয় লাগিছেনি সিজনীক কৈছোঁ ভয় লাগিছেনি একদম চাওককে যায় কৈছোঁ নহয় পাতবোৰ তেনেকৈ সিফালে চাওঁ একদম কেনেকৈ গৈছে ভয়তে গৈ তেনেকৈ ভয় লাগিছে খুব গৈ গৈ পিনি আৰু ইটো ষ্টেচন নাওজান পাই আৰু নামি নাওজানৰ পৰা নামিলোগৈ আৰু নামিলত আৰু আমাৰ নিচা ঘৰ আছিলে ফুৰিবলৈ গ'লোঁ আৰু ফুৰিবলৈ গৈ আৰু মোৰ আৰু কেতিয়া দচটা এঘাৰটামান এঘাৰটা বজামানত উঠি গৈছোঁ তাত তিনি তিনিটানে কেইটা বজাত পাইছোঁগৈ ইডোখৰ আৰু খোজ কাঢ়ি কাঢ়ি গৈ মানে পাই আৰু তাৰপিছতে ঘৰ চাৰে চাৰিটা কিমানত সোমাইছোগৈ সোমাই আৰু যেনিবা গৈ ঘৰ পাইছোগৈ সেয়াকে